হাঁহ কুকুৰাবিলাক হাঁহ কুকুৰা দানা দিয়া পাত্ৰবিলাক সদায় চাফ চিকুণ হ'ব লাগে আৰু সদায় ধুই মাজে সময়ে ধুব পখালিব লাগে গঁৰালবিলাক সদায় সৰা পোচা কৰিব লাগে আৰু যাতে ঠাণ্ডা দিনত ঠাণ্ডা নাপায় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে আৰু হাঁহ কুকুৰা আমি বিশেষকৈ দিনটোত তিনিবাৰকৈ আমি দানা দিব লাগে দানা দিওঁ আৰু লাইটৰ ব্যৱস্থাও কৰোঁ তাৰ উপৰিও তাৰ উপৰিও চাফ চিকুণ কৰি ৰখাটো আমাৰ অতিকৈ অতিকৈ মানে অতিকৈ জৰুৰী কথা আমাৰ জৰুৰী কথা তাৰ উপৰিও হাঁহ কুকুৰা হাঁহ কুকুৰা আমাৰ কাটি কেনিও আমি বিক্ৰী কৰোঁ বা গোটাকৈও আমি বিক্ৰী কৰিব পাৰোঁ আৰু হাঁহ কুকুৰা গঁৰালটো সদায় শুকান হ'ব লাগে শুকান হ'ব লাগে যাতে ব বাৰিষা ছিজনত যাতে হাঁহ কুকুৰা ঘৰটো জেকি নাযায় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে আৰু হাঁহ কুকুৰা মাংস কটা সামগ্ৰীসমূহো যাতে পৰিপাতি হয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে হাঁহ কুকুৰা আমি গোটাকৈও আমি বিক্ৰী কৰোঁ বা কাষ্টমাৰক আমি মূলাই কিনিও দি দিওঁ বা কাটিও আমি মাংস বেচোঁ